হেল্ল' অঁ এই এই আমি এটা ভলীবলৰ টিম যোৱা কৰিব লাগে ত' ত তোমাৰ তিনি চাৰিজন আমাৰ ইয়াতো তিনি চাৰিজন মিলি হা দৰকাৰ হ'লে আমি বা দুধনৈত গৈ এটা প্ৰশিক্ষক আনি ট্ৰেইনিং ট্ৰেইনিং দি টিম এটা গঠন কৰোঁ আৰু গোৱালপাৰাত যায় তই খবৰ চবৰ ল কি কি কৰিব লাগে কি কি কৰিব নালাগে অঁ অঁ গতিকে তোক দায়িত্ব দিওঁ তই গোৱালপাৰাত যায় কি কি লাগে বা কেনে ধৰণৰ নীতি নিয়মখিনি বুজি ল'বি

অঁ সেইটো কি কি লাগে দৰকাৰ যিখিনি আমি বহন কৰিব লাগিব অঁ দে ঠিক আছে অঁ দে ঠিক আছে অঁ